হেল্ল' অঁ এইখন কেফে ম'ম' হয় নাই বাৰু অঁ মই ৰাতিপুৱা মানে আঠ বজাতে এটা ম'ম' অৰ্ডাৰ দিছিলোঁ কিন্তু এই দুপৰীয়া বাৰ বাজিল এতিয়ালৈকে অৰ্ডাৰটো অহা নাই অঁ ইমান দেৰি কিয় হৈছে ক'ব পাৰিব নি আৰু পাৰিলে অলপ সোনকালে দিবচোন অৰ্ডাৰটো মোৰ মানে লগৰকেইজনীও আছেহি তাৰপিছত সোনকালে পালে ভাল পাম আৰু